হেল্ল' মই ভোকমনৰ পৰা কৈছিলোঁ মোৰ সকাম আছিলে কাইলৈ অলপ গাখীৰ লাগিছিলে মোৰ দৈ লাগিব লাগিব দছ লিটাৰমান দিব পাৰিব নে অঁ কিমানমানকৈ দিব চাগে এক লিটাৰমানত

কম বেছ নাই নি তাতকৈ আৰু অঁ হ'ব বাৰু অলপ চাই চিটি ল'ব আৰু অঁ দহ লিটাৰ দিব

কাইলেই সকাম মই আজি আজি কৈছোঁহে কাইলৈ ৰাতিপুৱামানে দিলেই হ'ব হ'ব বাৰু আমি আনিমগৈ আমাৰ মানুহ যাব আনিবগৈ

অঁ অঁ কিমানকৈ ল'ব কলহৰ এক্সট্ৰা দাম

অঁ পাঁচ লিটাৰকৈ অঁ হ'ব বাৰু ঠিক আছে অঁ হ'ব দিয়ক